হয় মই আমাৰ অঞ্চলৰ এম পি আৰু এম এল এ দুজনৰ লগতে দুজনকে মই জানো এম পি জনৰ নাম হ'ল বিজুলী কলিতা মেধি আৰু এম এল এ জনৰ নাম হ'ল এ কে ৰচিদ মণ্ডল আব্দুল ৰচিদ মণ্ডল মই আব্দুল ৰচিদ মণ্ডলৰ মানে এম এল এ জনৰ লগত মই কথা পাতিছোঁ কিন্তু মই এম পি জনৰ লগত এতিয়ালৈকে একো কথা পাতা নাই তেওঁক দেখিছোঁ কিন্তু মই কথা পাতা নাই তেওঁলোকৰ ক্ষেত্ৰত কামৰ ক্ষেত্ৰত অভিজ্ঞতা বুলি ক'লে তেওঁলোকৰ লগ তেওঁলোকক তেওঁৰ তাতে মই আমাৰ এম এল এ জনৰ তাতে মই বহুতবাৰ অহা যোৱা কৰা হৈছে বিভিন্ন বিষয়লৈ সমস্যাসমূহৰ ক্ষেত্ৰত তেওঁৰ আজিলৈকে কোনো সমাধান কৰি নিদিলে সমস্যাটো একো সমাধান কৰি নিদিলে কিন্তু তেওঁক মই যদি আমাৰ কোনোবা অনুষ্ঠান বা অন্য ক্ষেত্ৰত যদি তেওঁৰ পৰা মই ড'নেশ্যনৰ ক্ষেত্ৰত যদি গৈছোঁ তেওঁ পিছ ভুমুকি অহা নাই বা অনুষ্ঠানবিলাকত সহযোগিতা কৰাৰ ক্ষেত্ৰত পিছ ভুমুকা নাই তেওঁ আহিছিলে অনুষ্ঠানবিলাক অনুষ্ঠানবিলাকত তেওঁ ড'নেশ্যনো দিছে আৰু সহযোগিতাও আগবঢ়াইছে কিন্তু সমস্যাৰ ক্ষেত্ৰত যেনেকৈ বিশেষকৈ আমাৰ ইয়াতে হাতীৰ সমস্যা হাতীৰ সমস্যালৈ তেওঁৰ লগত যথেষ্ট তেওঁক অনুৰোধ কৰা হৈছিলে ৰাস্তাৰ ক্ষেত্ৰতো আমাৰ ইয়াতে এটা বহুত অ মোৰ ঘৰৰ আগেদি যোৱা ৰাস্তাটো বহুত এছেঞ্চিয়েল এটা ৰাস্তা আছিলে এই ৰাস্তাটোৰ ক্ষেত্ৰতো তেওঁক বহুতবাৰ লগ ধৰা হৈছিল তেওঁ একো ফলপ্ৰসু কৰি দিব নোৱাৰিলে ৰাস্তাটোৰ ক্ষেত্ৰতো হাতীৰ সমস্যাৰ বিষয়ে তেওঁক যথেষ্টবাৰ জনোৱা হৈছিল যে ইয়াতে হাতীৰ সমস্যা আছে আমাৰ ইয়াতে হাতীৰ সমস্যাই জৰ জড়িত আমাৰ এই অঞ্চলটো খেতি পথাৰসমূহত খেতি নকৰাকেই আজি বহুত বছৰ ধৰি পৰি আছে যদিও দুই এজনে খেতি কৰে এইবিলাক ধান পকাৰ সময়ত হাতী আহি এইবিলাক নষ্ট কৰি দিয়ে এনেকুৱা ধৰণৰ বহুত সমস্যালৈ তেওঁক লগ ধৰা হৈছিল যদিও ইয়াৰ ওপৰত তেওঁ কোনো ফলপ্রসু একো সহায় আমাক আগবঢ়াব নোৱাৰিলে এতিয়া এম পি ৰ ক্ষেত্ৰত বিজুলী কলিতা মেধি তেওঁক যদিও মই লগ পোৱা নাই কিন্তু তেওঁৰ জৰিয়তে এটা ৰাস্তাৰ কাম ইয়াতে আমাৰ হৈছিলে যিটো তিন লাখ পঁয়ষষ্ঠি হাজাৰমান টকা এটা স্কিম এটা তেওঁ ইয়াতে দিছিলে আমাৰ গাঁৱত কিন্তু তেওঁৰ এটা ফাণ্ডৰ কাম যদিও হৈছে ইয়াতে তেওঁ কোনো দিনেই ইয়াতে ঘূৰি চাব নাহিলে যে কামটো কেনেকুৱা হ'ল কি কথা আৰু যদিও তিনি লাখ পঁয়ষষ্ঠি হাজাৰ টকাৰ কাম তথাপিও ইয়াতে কিজানি এক লাখ টকাৰো কাম হোৱা নাই গতিকে ৰাস্তাৰ কামটো তেওঁ ভাল ৰাস্তা এটাই ধৰিছিলে খুব দৰকাৰী ৰাস্তা আছিলে যিটো ৰাইজৰ যথেষ্ট ভালকৈ কাম কৰিলে যথেষ্ট সহায় সহায় হ'লেহেঁতেন কিন্তু পইচাবিলাক কেৱল তেওঁৰ যিবিলাক চাংগ' পাংগ' বুলি ক'ব লাগিব যিবিলাক তেওঁলোকে খাই শেষ কৰি দিলে ৰাস্তাৰ কামটো একো নহ'লেই ইয়াতে গতিকে দুয়োজনৰ ক্ষেত্ৰতে মোৰ অভিজ্ঞতা এইখিনিয়ে